আমি সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কেনেকৈ কৰিম আমি সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ এনেদৰে কৰিব লাগিব যিয়ে আমি জাতি এটাৰ ৰাখ জীয়াই এটা জাতি জীয়াই ৰাখিবৰ কাৰণে আমাৰ সাংস্কৃতিক সাংস্কৃতিটো কিমান প্ৰয়োজনীয় সংস্কৃতি সংস্কৃতি যিহেতু সংস্কৃতি বুলি ক'বলৈ গ'লে আমি আমাৰ এটা জাতিৰ নিজৰ নিজ নিজ সংস্কৃতি থাকে যেনেকৈ আমাৰ অসমীয়া জাতি আম উদাহৰণস্বৰূপে মই অসমীয়া জাতিৰ কথাই ক'ব লৈছোঁ অসমীয়া জাতিটো আমি জীয়াই ৰাখিব হ'লে আমি বিভ যিখিনি আমাৰ অসমীয়া জাতিটোৰ ৰক্ষাৰ কাৰণে আমি যিখিনি কৰ্ম কৰিব লাগিব সেই কৰ্মখিনি কৰি যাব লাগিব সদায় আমি পশ্চিমীয়া যিখিনি সংস্কৃতি সেই সংস্কৃতিখিনি আমি যদি গ্ৰহণ কৰোঁ তেতিয়া আমাৰ সঙ আমাৰ নিজ জাতিটো বা নিজ সংস্কৃতিটো কেনেকৈ জীয়াই থাকিব সংৰক্ষণ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ যিখিনি আমাৰ কৰণীয় নীতি নিয়ম হওক বা যিখিনি আমাৰ অনুষ্ঠান হওক সেই অনুষ্ঠানখিনি আমি পালন কৰিব লাগিব অনুষ্ঠানখিনি পালন কৰিলেই অকল নহ'ব যে তাৰ বিষয়ে আমি জানিব লাগিব যে আমি কেনে ধৰণে কি কি নীতি নিয়মেৰে আমি পালন কৰিম আৰু আমি সেই ভৱিষ্যৎ পদ প্ৰজন্মক যেতিয়াই আমি সেই নীতি নিয়মখিনি আৰু সেই সংস্কৃতিটোৰ বিষয়ে আমি যেতিয়া চিনাকি কৰাই দিম তেতিয়াই আমাৰ ভৱিষ্যৎ প্ৰজন্মইও আগবাঢ়ি আহিব যে সেই ঐত সাং সংস্কৃতিটো জীয়াই ৰাখিব বা জাতিটো জীয়াই ৰাখিবৰ কাৰণে সংৰক্ষণ আমি এই এনেদৰেই কৰিব লাগিব যে আমি নিজ জাতিটোক ভাল পাব লাগিব প্ৰথমতে নিজ জাতিটোক যেতিয়া আমি ভাল পাম তেতিয়াই আমাৰ নিজ সংস্কৃতিটোৰ প্ৰতি সংস্কৃতি টোৰ প্ৰতি আমি আগ্ৰহী হ'ম নিজ সংস্কৃতিটোৰ প্ৰতি আগ্ৰহী হ'লে আমি নিজ সংস্কৃতিত থকা যিখিনি কাম কাজ যেনে আমি আমাৰ অসমীয়া জাতিটোৰ নিজ সংস্কৃতি আছে যেনে আমি বিহু উদযাপন কৰিব লাগিব হওক তেনেধৰণে আমাৰ অসমখন যিহেতু বিভিন্ন জনজাতিৰে ভৰপূৰ বিভিন্ন জনজাতিৰ বিভিন্ন জাতি জনজাতিৰ বিভিন্ন মুখ্য উৎসৱসমূহৰ বিষয়ে আমি জানিব লাগিব আৰু আমাৰ সেই ভৱিষ্যৎ প্ৰজন্মখিনিক প্ৰজন্মক আমি দেখাব লাগিব যে এই জাতিটোৰ এই জাতিটোৰ এই সংস্কৃতি বা এই জাতিটোৰ আৰু এই সংস্কৃতি হয় বড়ো বড়োসকলৰ যিটো সংস্কৃতি আমি তাৰ বিষয়ে জানিব লাগিব কাৰ্বিসকলৰ যি সংস্কৃতি আমি তাৰ বিষয়ে জানিব লাগিব আৰু আমাৰ অসমখন সাতভনীৰ ৰাজ্য বুলি কোৱা হয় আৰু আমি ইতিহাসত ইতিহাসৰ পাত মেলিব লাগিব যে আমাৰ সংস্কৃতি আমাৰ সংস্কৃতি কি হয় আমাৰ জাতিটো কি আছিল আমাৰ সংস্কৃতি কেনে ধৰণে কৰে কেনেদৰে আগবাঢ়ি আহিছিলে আৰু পূৰ্বপুৰুষসকলে আমাৰ সংস্কৃতিটোক কেনেদৰে আগবঢ় আগবঢ়াই নিছিলে আৰু পূৰ্বপুৰুষসকলে যেনেদৰে আমাৰ সংস্কৃতিটো আগবঢ়াই নিছিলে ঠিক তেনেদৰে আমিও আগবঢ়াই নিব লাগিব তেতিয়াহে আমাৰ সেই সাংস্কৃতিক ঐতিহ্যসমূহ সংৰক্ষণ হ'ব আৰু আমাৰ যিখিনি মূল্যৱান বস্তু মূল্যৱান সম্পদ মূল্যৱান ব সম্পদ হওক বা আমি আমাৰ অসমখন যিহেতু এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত সেই এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত সেই অসমখনৰ সেই গঁড়সমূহ আমি হত্যা কৰিলে নহ'ব সেই গঁড়সমূহক আমি বচাই ৰাখিব লাগিব কপৌফুল কপৌফুলো আমাক আমাৰ বিশ্বৰ দৰবাৰত আমি কপৌফুলক চিনাকি দিব লাগিব আমাৰ গামোচাখনক চিনাকি দিব লাগিব আমাৰ ঢোল ঢোল হওক পেঁপা হওক সেইখিনিক আমি চিনাকি দিব লাগিব ৰিহা কোনখন কয় মেখেলা কোনখন কয় গামোচা কোনখন কয় সেইখিনি আমি চিনাকি চিনাকি দিয়াতো আমাৰ বাবে প্ৰয়োজন আৰু প্ৰত্যেকটো জাতিৰে নিজ নিজ পোচাকসমূহক আমি চিনাকি দিব লাগিব তেতিয়াহে আমাৰ সংস্কৃতি ঐতিহ্যৰ ৰক্ষা হ'ব লগতে খাদ্যভাস খাদ্যভাসৰ সংস্কৃতি বুলিলে আমাৰ খাদ্যভাসৰ কথা আহিব খাদ্যভাসসমূহো আমি জানিব লাগিব যে কোনটো জাতিৰ কোনটো খাদ্য আৰু সেই খাদ্যভাসমূহৰ বিষয়েও আমি জনাটো দৰকাৰ আৰু এই খাদ্যটোক এই খাদ্যটোৰ সোৱাদো ল'ব লাগিব আৰু সেই ভৱিষ্যৎ প্ৰজন্মক জনাব লাগিব যে এই খাদ্যটোৰ নাম আমুক সেই খাদ্যটোৰ নাম তামুক সেই খাদ্যখিনিৰ বিষয়ে যেতিয়া জানিম আমাৰ সংস্কৃতিৰো লাহে লাহে বিকশিত হ'ব আৰু বৰ্তমান সময়ত আমাৰ সংস্কৃতি সংৰক্ষণ কৰিবলৈ আমি আগবাঢ়ি অহাটো দৰকাৰ কিয়নো আমাৰ জাতিটোৰ জাতিটোৰ স্বাৰ্থত আৰু আমাৰ ভৱিচ আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থত যিহেতু বৰ্তমানৰ আমাৰ মানৱ জাতিয়ে পশ্চিমীয়া সংস্কৃতিৰ বেছ বেছিকৈ পশ্চিমীয়া সংস্কৃতিৰ দিশে ধাৱম্বিত হয় কিন্তু আমি সেই সংস্কৃতিসমূহক এৰাই আমাৰ নিজ সংস্কৃতিৰ দিশে আগবাঢ়ি অহাটো আমাৰ দৰকাৰ আৰু তেতিয়াহে আমাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ হোৱা হ'ব